প্ৰদৰ্শন উন্নত কৰিবলৈ গান গাওঁতে মই মুখত অলপ হাঁহু মাৰি থাকোঁ মানে এটা মিচিকীয়া হাঁহি মাৰি থাকোঁ আৰু গান গাই থাকোঁতে মানে অকণমান ফূৰ্তিত থাকিব লাগে অকণমান মানে নহয় বহুতেই ফূৰ্তিত থাকিব লাগে যাতে মোক দেৰি মোৰ গান গোৱা মোৰ গান গোৱা শুনি বা মোৰ গানৰ তালে তালে সকলোৱে যাতে নাচিব পৰাকৈ ময়ো ময়ো মোৰ সেই প্ৰদৰ্শন কৰোঁ যাতে ময়ো ভালদৰে নাচি বাগি গানটো ভালদৰে গাই সকলো দৰ্শককে যাতে মন্ত্ৰমুগ্ধ কৰিবলে পাৰোঁ এনেদৰে মই মোৰ মই মানে অলপ নাচি নাচি গাওঁ মুখত অলপ হাঁহি মাৰি গাওঁ সকলোৱে যাতে মোৰ গান ভাল পায় মোৰ গানৰ গানৰ সুৰ তাল এইবোৰ এইবোৰ দেখি কেনে যাতে সকলোৱে মানে সকলোৱে ফূৰ্তি কৰিবলৈ নাচিবলৈ যাতে পাৰে তেনেকুৱাকৈ মই গান গাওঁ এনেদৰে গান মানে সকলো শিল্পীৰে মুখত এটা হাঁহি থাকিব লাগে যাতে আপোনাৰ সেই হাঁহি আপোনাৰ সেই হাঁহি আপোনাৰ সেই নাচ গান তাল এইবোৰ দেখি কেনে যাতে সকলোৱে যাতে আপোনাৰ মোৰ মানে গান গানৰ লগতে সকলোৱে যাতে ফূৰ্তিত নাচিবলৈ পাৰে এনেদৰে মই মোৰ শৰীৰ আৰু মুখৰ এক্সপ্ৰেছন দেখাবলৈ বা ব্যৱহাৰ কৰোঁ